মই মোৰ পৰিয়ালৰ লগত যেতিয়া ৰান্ধিবলৈ যাওঁ বহুত কথা শ্বেয়াৰ কৰোঁ যেতিয়া মই পাকঘৰত গৈ সিহঁতক ৰন্ধা বঢ়া শিকাই দিওঁ আৰু মই বহুত কথা তাহাঁতৰ লগত শ্বেয়াৰ কৰোঁ যেতিয়া ল'ৰা ছোৱালী মোৰ লগত ভাল ভাল ৰেচিপি বনাবলৈকে তেতিয়া মই বনাই তাহাঁতক খোৱাওঁ আৰু মোৰ বহুত কথা এনেকা আছে তাহাঁতৰ ল'ৰা ছোৱালীৰ লগত বহুত কথা শ্বেয়াৰ কৰোঁ এইবিলাকে লৈ পিনে মই পৰিয়ালৰ লগত ব্যস্ত থাকো